মটৰচাইকেল চলোৱা সময়ত আমি বিভিন্ন ধৰণৰ সুৰক্ষা সামগ্ৰী পৰিধান কৰিব লাগে যেনে হেলমেট জোতা হাত মোজা ইত্যাদি ইয়াৰ উপৰিও আজিকালি মটৰচাইকেল চলোৱাৰ বাবে যিসকলে আনন্দভাৱে মটৰচাইকেল চলাই বা আজিকালি বিভিন্ন ধৰণৰ ঠাইত

তেওঁলোকৰ সুৰক্ষা সামগ্ৰীসমূহ যথেষ্ট বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা হয় তেওঁলোকৰ বাবে হেলমেট জোতা বিভিন্ন ধৰণৰ ৰাইডিং জেকেট পেণ্ট ইত্যাদি নিৰ্মাণ কৰা হয় এইসমূহ পৰিধান কৰা সকলৰ পৰিধান কৰাৰ ফলত মটৰচাইকেল আৰোহীজন কোনো কোনো ধৰণৰ আঘাতপ্ৰাপ্ত নোহোৱাকৈ থাকে ইয়াৰ ফলত মটৰচাইকেল আৰোহীজন কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় আনহাতে আজিকালি দেখা যায় যে সকলো ঠাইতে বহুলোকে হেলমেট পৰিধান নকৰাকৈ জোতা পৰিধান নকৰাকৈ মটৰচাইকেল আদি স্পীডত চলোৱা দেখা যায় ইয়াৰ ফলত বিভিন্ন সময়ত বহু ধৰণৰ পথ দুৰ্ঘটনাও হোৱা দেখা যায় ইয়াৰ ফলত বহু লোকৰ প্ৰাণো ক্ষতি হয় বিভিন্ন বিভিন্ন লোকসকল গাড়ীৰ খুন্দাত মৃত্যুমুখতো পৰিবলগীয়া হয় এনেধৰণৰ কাম কৰাৰ ফলত আৰু বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ লোকসকলে আজিকালি ট্ৰেফিক চিগনেল ইত্যাদিয়ো মানি নচলে বা তেওঁলোকে ৰং চাইডতো অহা যোৱা কৰিবলৈ লয় তেওঁলোকৰ সময় বচাবলৈ ইয়াৰ ফলতো ভৰতবৰ্ষত বহু পৰিমাণে পথ দুৰ্ঘটনা সংঘটিত হ'বলৈ ধৰিছে